ঐ কি কৰিছ ঐ ইমান গৰম আমনি লাগিছে আৰু দেই সোমাই সোমাই ক'ৰবাত ওলাই যাওঁ ব'ল এইকেইটাও একদম যাওঁ যাওঁ বাহিৰলৈ যাওঁ যাওঁ কৈ আছে ক'ত পাৰ্কত যায় বাপেৰৰ ঘৰত যায় এই বৰ অশান্তি কৰে দেই মোক হেই তাকেই এই দুদিন তিনিদিন কণ্টিনিউৱাছলী বন্ধ পালে ইমান দিগদাৰ দিছে ওলাই যাওঁ ওলাই যাওঁ ইফালে যাওঁ সিফালে যাওঁ এই দুইটাক লগত লৈ মই কেনেকৈ যাওঁ বাৰু ক'চোন কম শনি জানো এইকেইটা বাপেকটোৰ সময়ে নাই তাকে তাকে নহ'লে আকৌ মানুহে ক'ব কিবা আঁ কৰিলৈ কোনোবাই কোনে কোনোবাই চাইনি ক'চোন আমিহে ভোগীবলগা হৈছে কেতিয়াবা যে বৰ খং উঠে কেলে যে বিয়া হ'লোঁ এনেকুৱা লাগে এই মই হেৰি ভাবিছোঁ এ এই নেহেৰু পাৰ্কখন নতুনকৈ বনাইছে নহয় তালৈকে যাওঁ ব'ল কটনৰ কটনৰ হেৰিয়াত তালৈকে যাওঁ আবেলি সময়ত ন মই হেৰি গাড়ীখন লৈয়ে যাম তহঁতি আৰু গাড়ী চাৰি ল'ব নালাগে আৰু একেবাৰে মই তোক উঠাই লৈ যাম অবিনাশ নাই নহয় ঘৰত নাই যদি হ'ব দে তই তই আৰু হেৰি বাচ্ছাটোহে আৰু টো কাম কৰা মানুহ চানুহ নালাগে আৰু মই মোৰ মানুহজনীক লৈ যাম মানে কাম কৰা মানুহজনীক অঁ হয় নি অঁ এই গোটেইসোপাক গোট কি হেৰি ভায়েকৰ ল'ৰা নেকি অবিনাশৰ অঁ এই নিনিলে তোৰ বদনাম হ'ব লৈ ব'ল কিবা আইচ ক্ৰিম এটা এটা খুৱাই লৈ আহিম আৰু নাই মোৰ কাম কৰা মানুহজনী আছে বাৰু তাই চম্ভালিব পাৰে তেতিয়া তোৰ সেইকেইটা বেছি হেৰি নাই নহয় তাহাঁতক লৈ বহাই থৈ দিম আৰু জেগাত বান্ধি থৈ দিম অঁ অঁ হেই তাতেই যাম এই কটনৰ সন্মুখত বহুতদিন যোৱা নাই কিমান আমাৰ মেমৰিজ আছে ন তাতে আজিকালি আগৰ কটন হৈ থকা নাই আৰু দোকান পোহাৰ কমতি নে তাকে তাকে দে ঠিক আছে মই তোক ওলোৱা সময়ত ফোন কৰিম তেন্তে তই গাড়ী উলিয়াব নালাগে অঁ দে হ'ব দে অঁ